দৌৰৰ ফলত মানুহৰ চিন্তা শক্তি আৰু মানসিক মানসিক আৰু শাৰীৰিক স্বাস্থ্য দুয়োটাৰে দুগুণে বৃদ্ধি পায় ফলত মানুহে মানুহৰ মানুহে মানুহৰ নিজৰ দৈনিক কৰ্মব্যস্ততাত সোমাই পৰে আৰু সেই কৰ্মব্যস্ততাৰ অনুসৰি মানুহে নিজৰ কৰ্মক অধিক বা দুগুণে সহায় দুগুণে আগবঢ়াই লৈ যোৱাত সহায় কৰে